সংগীতৰ বাবে মই দিনটোত ক'বলৈ গ'লে বৰ বেছি সময় দিব নোৱাৰোঁ যদিও মোটামুটি এঘণ্টা সময় এটা সময়টো লওঁ আৰু আৰু হয় হয়তো আৰু ব সময় দিবলগীয়া হয় দিওঁ কিন্তু মোৰ সময়ৰ অভাৱৰ কাৰণে কম সময় হিচাপে মই এঘণ্টাই মোৰ কাৰণে বহুত সময় নিচিনা হৈ পৰে তাৰ এই মই গান এটা শিকিবলৈ বা সেই ক্ষেত্ৰত গান শিকাতো মোৰ কোনো হেৰি নহয় মোৰ কোনো গানৰ স্কুলত গৈ মই শিকা নহয় মই টি ভিত শুনি শুনি বা ম'বাইলত শুনি শুনি ভাল গায়ক গায়িকাৰ গানবিলাক কাৰোবাৰ গান কিবা এটা গান যেতিয়া শুনোঁ যেতিয়া মোৰ ভাল লাগে সেই গানটো মই বাৰে বাৰে পুনৰাবৃত্তি কৰি শুনি থাকোঁ আৰু শুনি শুনি গানটো মই হৃদয়ঙ্গম কৰি আকৌ মই নিজে গাবলৈ চেষ্টা কৰোঁ তাৰ যিখিনি মানে কাৰ্যক সেই কাৰ্যকখিনি মই মই হেৰি কৰি লওঁ তাৰপৰা সেইখিনি মই ভালধৰণে অনুশীলন কৰোঁ অনুশীলন কৰি এটা গীতৰ কাৰণে মই তেনেধৰণে প্ৰস্তুতি চলাওঁ তাৰোপৰি মোৰ গানটো মোৰ অতিয়ে প্ৰিয় কিছুমান গান ইমানেই ভাল লাগে যে মই ৰাতি শোৱাৰ সময়তো ম'বাইলটো টি ভিত টি ভিত চোৱাৰ সময়তটো চালোঁ বা ম'বাইলটো আন সময়ত ৰাতি শোৱাৰ সময়ত ম'বাইলটো অ'ন কৰি ইউটিউবত মই এই যিকেইটা গান ভাল লাগে সেই গানখিনি মই বাৰে বাৰে শুনিয়ে থাকোঁ আৰু শুনি শুনি নিজেই সেইখিনি গুণগুণাই গুণগুণাই যিমান পাৰোঁ বাৰে বাৰে ৰিপিট কৰি এটা এটা লাইন ৰিপিট কৰি তেনেকুৱা ধৰণে মই এই গাঁও বিশেষকৈ মই যিবিলাক পুৰণা যিবিলাক গীতবিলাক যিবিলাক কালজয়ী গীত বুলি কোৱা হয় সেই গীতবিলাক মোৰ অতিয়ে প্ৰিয় আৰু মই সেইবিলাক গীতৰ ওপৰতে বেছি গুৰুত্ব দিওঁ সেইকাৰণে আৰু হয় গীতেই গাই শুনাই শুনি গানবিলাক শুনি থাকি শুনি শুনি যেতিয়া মোৰ টোপনি আহে মোৰ নিজৰ এনেকুৱা লাগে যেন মোৰ যেন টোপনিটো যেন সেইদিনাখন খুবেই ভাল হৈছে পোৱা উঠিও নিজৰ মনটো বহুতখিনি কিবা এটা মুকলি লাগে ৰাতি ৰাতি টোপনিও মোৰ ভাল হয় গান শুনি এটা মোৰ এটা হেৰি পেচা নিচিনাই ক'বলৈ গ'লে এটা পেচা নিচিনাই হৈ পৰিছে গান শুনি নুশুলে মোৰ মানে টোপনি নহা নিচিনা হয় সেইকাৰণে লগত ম'বাইলটো লৈ মই ভলিউম কমকৈ দি জাষ্ট নিজে শুনিব পৰাকৈ কাণৰ ওচৰতে লৈ তেনেকুৱাকৈ মই শুনি শুনি মই গান শিকো বুলি শিকি আছোঁ বা তেনেকৈ মই প্ৰেক্টিচ কৰি নিজে নিজৰ সময়খিনি নিজে তেনেকুৱা ধৰণে মই সময়টো কটাইছোঁ